ধন্যবাদ সামাজিক আৰু ৰাজনৈতিক সক্ৰিয়তাত শিল্পীৰ ভূমিকা শিল্পৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু শিল্পীসকলে ইয়াৰে সজাগতা বাৰুকৈয়ে বৃদ্ধি কৰে আৰু পৰিৱৰ্তনক অনুপ্ৰাণিত কৰে যেনে ধৰক সামাজিক ৰাজনৈতিক সক্ৰিয়তাত শিল্পীসকলে বাঁহ বেতৰ বস্তু বেচি স্বাৱলম্বী অৱলম্বন কৰিব পাৰে আমাৰ যে ধৰক বাঁহ বেতবিলাকৰ বস্তু শিল্পীসকলে এতিয়া আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে যাৰ ফলত সিহঁতৰ ৰাজনৈতিক সক্ৰিয়তাত বাৰুকৈ আৰ্থিক দিশত সক্ষম হয় আৰু সামাজিক ৰাজনৈতিক দুয়োটা দিশতে ইয়াৰ প্ৰভাৱ বাৰকৈয়ে পৰে সজাগতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত শিল্পীসকলে কুটিৰ শিল্প যেনে ধৰক মাটিৰ বাচন গঢ়া গঢ়াইসকলে কুমাৰসকলে মাটিৰ বাচন গঢ়িও ৰাজনৈতিক আৰু সামাজিক সক্ৰিয়তাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে মাটিৰ বাচন গঢ়ি সিহঁতে মাটিৰ বাচনবিলাক ঘৰে ঘৰে বিক্ৰী কৰিব গৈও স্বাৱলম্বী হয় আৰু সিহঁতে থলুৱা শিল্প যেনেকে ধৰক বাঁহ বেতৰ বাঁহ বেতৰ হেৰি কৰিও সিহঁতে টকা উপাৰ্জন কৰে থলুৱা শিল্পীসকলে ইয়াৰ দ্বাৰা যথেষ্ট লাভৱান হয় বাঁহ বেতৰ দ্বাৰা সিহঁতে বিভিন্ন ধৰণৰ ধাৰী আদি তৈয়াৰ কৰে বাঁহ বেতৰে ধুনীয়া মূৰ্তি বনায় আজিকালি বাঁহৰ দ্বাৰা ধুনীয়াকৈ চোফা ধুনীয়া একে মূঢ়া যিবিলাকৰ চাহিদা আমাৰ দোকানত যথেষ্ট বাঢ়িব ধৰিছে এইটো সামাজিক ৰাজনৈতিক সক্ৰিয়তা সঁচাকৈ বাৰুকৈ প্ৰভাৱ পেলায় যেনে বাঁহ বেতবিলাকৰ দ্বাৰা তৈয়াৰী বস্তুবিলাক যেতিয়া বজাৰত বিক্ৰী কৰা হয় তাৰপৰা সুলভ মূল্যত দোকানীয়ে কিনি সেই সহজতে পোৱা বস্তু বাঁহ বেতৰ দ্বাৰা আমি ধুনীয়াকে উপকৃত হওঁ যেনে ধৰক ঘৰতে তৈয়াৰী কৰা মূঢ়া বেতৰ চোফা এইবিলাকেও আমাক যথেষ্ট উপকৃত কৰে বাঁহ বেতৰ বস্তুৱে আমাৰ বজাৰ আজিকালি ভৰি পৰিছে আমাৰ শিল্পীসকলে ধুনীয়াকৈ বনোৱা মূঢ়া দিয়ে বজাৰৰ চাহিদা বঢ়াইছে যাৰ ফলত আমাৰ দেশৰ অৰ্থনৈতিকভাৱে অলপ হ'লেও অলপ হ'লেও ইয়াৰ দ্বাৰা উপকৃত হৈছে আৰু আমাৰ বজাৰখন এতিয়া আহিছে থলুৱা যেনেকৈ মাটিৰ বস্তু কলহ চাকি বন্তি আদিৰ দ্বাৰা গোটেই বজাৰখন ভৰি পৰিছে চাকি বন্তিৰে মাটিৰ বস্তু হ'লেও সেইবিলাকৰ দ্বাৰাও আমাৰ পূজা পাৰ্বণ আদিত যথেষ্ট ভাৱে আমাৰ অৰিহণা যোগাই আৰু পূজা পাৰ্বনত এইবিলাক বাৰুকৈয়ে লাগে শিল্পীৰ ভূমিকা মানে আহি পৰিব আমি যেতিয়া সজাগতা বৃদ্ধি হ'ব শিল্পীসকলে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হয় সজাগতা আৰু পৰিব পৰিৱৰ্তন বুলিলে আমি সাধাৰণতে বাঁহ বেতৰ বস্তুৰ পৰা আদি কৰি মৰাপাটৰ বস্তু মৰাপাটৰ বস্তুৰ ক্ষেত্ৰতে আমাৰ দেশ যথেষ্ট উপকৃত হৈছে মৰাপাটৰ দ্বাৰা তৈয়াৰ কৰা মূঢ়াৰে আৰু মৰাপাটৰ দ্বাৰা তৈয়াৰ কৰা বস্তুৰে সজা বস্তু আ আচলতে আমাৰ ঘৰখন ভৰি পৰে ধুনীয়া ধুনীয়া ফুলদানি তৈয়াৰ কৰা হয় সেইবিলাকৰে আমাৰ ঘৰখনৰ সৌন্দৰ্যও বৃদ্ধি কৰে সজাগতা বৃদ্ধি কৰি কৰাৰ উপৰিও মানে আমাৰ ঘৰত নিবনুৱা সমস্যা এতিয়া আৰু নাথাকে আমাৰ বাঁহ বেত ধুনীয়াকৈ থলুৱা শিল্পক লৈ আমাৰ ঘৰৰ মানুহবোৰে ওচৰ পাজৰৰ মানুহবোৰে এতিয়া আৰু ৰৈ থাকিব নালাগে সাধাৰণতে এই ব্যৱস্থাৰ দ্বাৰাই আমাৰ সামাজিক পৰিৱৰ্তন যথেষ্ট কাৰণে বৃদ্ধি পাইছে সজাগতা বৃদ্ধি পাইছে মানে এতিয়া আৰু নিবনুৱা সমস্যাক লৈ চিন্তা কৰিব নালাগে নিবনুৱাসকলে বহি থকাতকৈ এইবিলাকৰ দ্বাৰাই ক্ষুদ্ৰ শিল্প দ্বাৰাই যথেষ্টভাৱে উপকৃত হ'ব পাৰে ক্ষুদ্ৰ শিল্প মাটিৰ বাচন বাঁহ বেতৰ শিল্প জাপি আদি তৈয়াৰ কৰি মানুহে যথেষ্ট উপকৃত হৈছে যাৰ ফলত আমাৰ দেশখন আগতকৈ উন্নত হৈছে শুৱালকুছিৰ বস্ত্ৰশিল্প ইয়াৰে উদাহৰণ শুৱালকুছিত সূতাৰ দ্বাৰা তৈয়াৰী মেখেলা চাদৰ আমাৰ গোটেই বিশ্বতে অৰিহণা যোগাইছে শুৱালকুছিত শিপিনীসকলে বোৱা তাঁতৰ বজাৰ এতিয়া গোটেই অসম তথা ভাৰতবৰ্ষৰ লগতে বিদেশতো ভৰি পৰিছে বিদেশী পৰ্যটকেও এইবিলাক চাব আহে থলুৱা শিল্পৰ আজিকালি যিহেতু বিভিন্ন ধৰণৰ জাকৈ এইবিলাকো তৈয়াৰ কৰি বেতেৰে তৈয়াৰ কৰি মৰীয়াসকলক দি মাছ মাৰি সিহঁতে আয় উন্নতি কৰিছে শিল্পীসকলে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত যথেষ্ট উন্নতি প্ৰদান কৰিছে সামাজিক আৰু ৰাজনৈতিক সক্ৰিয়তাত শিল্পীৰ ভূমিকা বহুতো গুৰুত্বপূৰ্ণ শিল্পীসকলে সজাগতা বৃদ্ধি কৰে আচলতে এই পৰিৱৰ্তনক অনুপ্ৰাণিত কৰে যেনে আমি আনক দেখি আমিও ঘৰত বহি নাথাকি বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰি আমি এতিয়া গোটেই বজাৰতে এইবিলাক বেচিব পাৰোঁ বেচি পেলাই তাৰ দ্বাৰা আমি বহুতো উপকৃত হ'ব পাৰোঁ বজাৰৰ আমাৰ যদি আমাৰ বজাৰখন যদি এনেকৈ সামাজিক ৰাজনৈতিক শিল্পৰ ক্ষেত্ৰত শিল্পীসকলে বনোৱা বস্তুৰে ভৰি পৰে এতিয়া আৰু আমি যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ আমাৰ দেশ এতিয়া কোনোগুণে পিছপৰা নহয় শিল্পীসকলে বনোৱা ধুনীয়া বস্তুৰে আমাৰ দেশখন ভৰি পৰিছে আমি কেতিয়াবা পুৰণি বস্তুৰে বহুতো শান্তি অনুভৱ কৰোঁ শুৱালকুচিৰ বস্ত্ৰশিল্প ইয়াৰ এটা ডাঙৰ উদাহৰণ থলুৱা শিল্পসকলে কঢ়াৰসকলে বনোৱা কাঁহৰ বাচনে আমাৰ এতিয়া বজাৰ ভৰি পৰিছে বিশেষকৈ সৰ্থেবাৰীত তৈয়াৰ হোৱা কাঁহৰ বাচনে এতিয়া আমাক যথেষ্ট দেশখনত সুনাম অৰ্জন কৰিছে বাচনে এতিয়া গোটেই বিদেশতো ঠাই পাইছে যেনেকৈ বস্ত্ৰশিল্পই শুৱালকুছিৰ বস্ত্ৰশিল্পই গোটেই দেশখনতে ঠাই ঠাই পাইছে তেনেকৈ সৰ্থেবাৰীৰ কাঁহ পিতলৰ বাচনো পৃথিৱী বিখ্যাত হৈ পৰিছে আৰু সেইবিলাকৰ দ্বাৰা আমি এতিয়া যথেষ্ট উপকৃত হৈছোঁ কাঁহ পিতলৰ বাচনৰ দ্বাৰাই আমাৰ এতিয়া দেশখন ভৰি পৰিছে আৰু আমি এতিয়া এই কাঁহৰ বাচন আমাৰ যথেষ্ট শুভ বুলি গণ্য কৰোঁ পূজা পাৰ্বণতো আমি এই কাঁহৰ বাচনৰে এই তৈয়াৰী বস্তুৰে কাঁহৰ বাচনৰ দ্বাৰা তৈয়াৰী বস্তুৰে আমি এতিয়া সকলো শুভকামত ব্যৱহাৰ কৰোঁ সামাজিক ৰাজনৈতিক সক্ৰিয়তাত এই শিল্পীসকলে আগবঢ়োৱা অৰিহণা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য এইখিনিতে কওঁ যে এনেকুৱা সজাগতা বৃদ্ধি হ'লে লাহে লাহে আমাৰ দেশখন অৰ্থনৈতিক ফালৰ পৰা যথেষ্ট উপকৃত হ'ব আৰু দৰিদ্ৰতাৰ পৰা মুক্ত হ'ব আৰু এখন নিকা সমাজ সৃষ্টি হ'ব শিল্পীৰ ক্ষেত্ৰত আমি যথেষ্ট কমাৰসকলে ত্যাগ কৰা শিল্প কমাৰসকলে ত্যাগ কৰা তেওঁলোকৰ কষ্টটো অনস্বীকাৰ্য আমি কেতিয়াও হেৰি কৰিব নোৱাৰোঁ সিহঁতৰ কষ্ট সিহঁতৰ ঘামৰ মূল্য আমি কেতিয়াও সিহঁতক অৱহেলা কৰিব নোৱাৰোঁ সিহঁতক সহস্ৰ প্ৰণাম শিল্পীসকলক দ্বাৰা বনোৱা বস্তুৱে আমাৰ বজাৰ এতিয়া ভৰি পৰিছে